হয় কোনে কৈছে বাৰু হয় লাগিছে কিবা জানিব লগা আছিলে অঁ হয় কৰোঁ মানে আমাৰ এখন ফাৰ্ম আছে মানে ফাৰ্ম এখন মানে এতিয়া মানে আমাৰ দিনৰ নহয় এখন ককা দেউতাৰ দিনৰে মানে অঁ হয় মানে তাত মানে আমাৰ সেই ফাৰ্মখনত মানে অৰ্গেনিক বস্তুৱে পাব মানে শাক পাচলি মানে তাত ধৰা ধৰা হওক বন্ধাকবি বিলাহী গাজৰ লাই মূলা বেঙেনা পালেঙ মানে বিভিন্ন ধৰণৰ শাক পাচলি মানে আমাৰ ফাৰ্মখনত পা পাব মানে অঁ এতিয়া মানে ফাৰ্মখনত মানে এতিয়া লাইমূলা ধৰা হওক কবি বেঙেনা জলকীয়া এইবিলাক ধৰ লগোৱা হৈছে তাৰোপৰিও বিভিন্ন ধৰণৰ শাক পাচলি লগোৱা হৈছে অঁ ছিজন চাই খেতি কৰোঁ বাৰু অঁ নিশ্চয় পাব আপুনি আহিব আমাৰ ইয়াত কোনোধৰ মানে হেৰি মানে আমি ঘৰতে প্ৰস্তুত কৰোঁ ন সেইটো মানে ধৰা হওক গোবৰ সাৰ প্ৰস্তুত কৰিয়ে আমি সেইখিনি মানে খেতি কৰোঁ মানে আপুনি আহি যাব চাই যাব নিজে মই যিমানখিনি পাওঁ ক'বলৈ চেষ্টা কৰিম মানে অঁ যেতিয়াই আহে তেতিয়া আপুনি মোক লগ পাব কাৰণ মই ফাৰ্মতে থাকিম ন অঁ আহি যাব আপুনি যেতিয়া ইচ্ছা কৰে তেতিয়াই আহি যাব ঠিক আছে অঁ নিশ্চয় নিশ্চয় আপোনাক দেখুৱাই দিম আৰু বুজাই দিম কেনেকৈ কৰা হয় কি পদ্ধতিৰে কৰা হয় মই আপোনাক বুজাই দিম সকলোখিনি